অ হেৰি অ কি কৰি আছা ন' অ এই আছোঁ আৰু দিয়া ভালেই তাৰপৰা সেই সোণাৰীত যে ডাঙৰ মাৰ্কেট এখন ওলাইছে যে তাত এদিন বজাৰ কৰিব যাম ভাবিছোঁ তুমিতো সদায় সেইপিনে গৈয়ে থাকা ন' তাকে সেই গতিকে মানে কি যাম মই বোলো যাম বোলো কিবা কাপোৰ দুযোৰমান চাম পইচাটো কম আছে কম পইচাতে মানে ভাল যাতে কাপোৰ ল'ব পাৰোঁ আৰু মানে বৰ ভাল বুলি মানুহৰ মুখত শুনিছোঁ যে সেইগতিকে বোলো অ দুইজনী যাম এদিন তাৰপৰা তাৰপৰা অকণমান মানে কাপোৰ চাপোৰ দুযোৰমান বজাৰ কৰিম আৰু তাকে অ অ মানে কি মই বাৰু যামেই বাৰু খালি তোমাক মানে কোনদিনাখন মানে সময়টো মানে মিলিব পাৰে মানে ধৰি লওক সেই তেতিয়ামানে ধৰি লওক জনাবাচোন তেতিয়া মানে মই আৰু ওলাই যাম তেতিয়া দুইজনী যাম আৰু বজাৰ কৰিমগৈ দেই

অ অ অ বাৰু তাকেই সেনেকুৱা দিন এটাতে যাম খোৱা বোৱা কৰিলা অ অ অ ঠিকে আছে দিয়া অ অ হ'ব দিয়া অ